আমাৰ অঞ্চলত পালন কৰা প্ৰধান ধৰ্মীয় পৰম্পৰা বা ৰীতি নীতিসমূহ বুলি ক'বলৈ আমাৰ গাঁৱত ৰাজহুৱা নামঘৰ আছে য'ত আমি গৈ পূজা অৰ্চনা কৰোঁ আৰতি কৰোঁ তাৰপিছতে মন্দিৰো আছে য'ত আমি পূজা অৰ্চনা কৰোঁ মন্দিৰলৈ গৈ আৰতি কৰোঁ ভগৱানৰ

প্ৰাৰ্থনা কৰোঁ ধূপ লগাওঁ চাকি লগাওঁ তাৰপিছতে আকৌ নামঘৰতো বাৰ্ষিক পাতিলে কেতিয়াবা কেতিয়াবা যোৱা হয় আকৌ আমাৰ গাঁৱত আমাৰ গাঁৱত নহয় আমাৰ যোৰহাট অঞ্চলত ঢেকীয়াখোৱা বৰ নামঘৰ আছে মইনাপিয়া নামঘৰ আছে য'ত আমি ভাদমহীয়া যাওঁ য'ত বহুতো ভক্তৰ সমাগম হয় অসমৰ লগ অসমৰ মানে বিভিন্ন প্ৰান্তৰ পৰা তালৈ ভক্তসকলৰ আগমন ঘটে তাৰপিছতে গাঁৱতো কেতিয়াবা কেতিয়াবা বাৰ্ষিক পতা হয় তাৰপিছতে মৰাঘৰত সকাম বা তেনেকুৱা অনুষ্ঠানসমূহ পালন কৰা হয় জন্মদিন বাৰ্ষিক কাজ দহা তাৰপিছতে এনেকৈ বৰসবাহ যিটি সমূহ গাঁৱত পালন কৰা হয় উৎসৱ পাৰ্বণ তাৰপিছতে তেনেকৈ বিহু হ'লেও নামঘৰত মানে নামঘৰত তেতিয়া সবাহ পাতে তেনেকৈ মানে বিভিন্ন অনুষ্ঠান থ'লে আৰু ভকতসকল লগ হৈ নাম চাম গায় তাৰপিছতে মানুহৰ ঘৰতো কেতিয়াবা সকাম পাতে বা মানুহ মৰিলেও সকাম পতা হয়

শিৱৰাতিৰ দিনা মহাদেৱৰ মন্দিৰত মানে শিৱপুৰাণ পঢ়োৱা হয় তাৰপা গণেশ চতুৰ্দশী পালন কৰা হয় তাৰপিছতে দুৰ্গা পূজা সময়তো আৰু বিভিন্ন অঞ্চলত দুৰ্গা পূজা পালন কৰা দেখা যায় কালী পূজা পালন কৰা দেখা যায় তেনেকৈ অঞ্চলজুৰি বিভিন্ন ধৰণৰ বিভিন্ন

তেনেকৈ বাহিৰা বস্তু যেনে নিগেটিভ